সদ্যহতে মই এক্সোৱেলি ভাতৰ কথাটো কৈছোঁ ভাতটো এক্সোৱেলি মোৰ বনাবলৈ হ'লে মানে ধৰক যেতিয়া প্ৰেছাৰ কুকাৰত বহাব হয় তেতিয়া খুব বেছি পাঁচ মিনিট লাগে আৰু যেতিয়া গ্লামাত পাতিব লগা হয় তেতিয়া ধৰক আপোনাৰ সাত মিনিট আঠ মিনিট খুব বেছি দছ মিনিট কেতিয়াবা লাগে কাৰণ জুই কথাও কিছুমান থাকে সেইটো হিচাপত মই ভালটো মই তেনেকে বনাওঁ আৰু নেক্সট হৈছে মেগি মেগীটো কোনোবাই যেতিয়া বনায় তেতিয়া ধৰক সেইটো আপোনাৰ কিছুমানৰ দুই মিনিট তাত ব্ৰেণ্ডিং থাকে বা দুই কিছুমানৰ দুই মিনিটো বনে হয়টো কেছে কেতিয়াবা যদি তাত যদি ভাল আপুনি যদি কিবা ফ্ৰুটছ দি বনায় বা ধৰা কিবা ভেজিটেবল যদি কিবা দি বনায় তেতিয়া ধৰক কেতিয়াবা পাঁচ মিনিটো লাগিব পাৰে হয়টো ছয় মিনিটো লাগিব লাগে কাৰণ কেলৈ বস্তুবিলাক সিজিব লগা হয় আৰু তেনেকুৱা ক্ষেত্ৰত মই এটা কথা কথা কৈছোঁ তেনেকুৱা ক্ষেত্ৰত মানে এক্সুৱেলি মই কেতিয়াবা মাংস বনাওঁ মাংসটো বনালে কেতিয়াবা ধৰক যদি ছাগলী বন্ধ মাংস বনাওঁ তেতিয়া ধৰক তাত আপোনাৰ অলপ দেৰি লগা হয় ধৰক বইলাৰৰ মাংস বনালে অলপ জল্দি হৈ যায় আৰু ধৰক আপোনাৰ লোকেল মাংস বনালেও অকণমান দেৰি হৈ যায় তেনেকুৱা নিচিনা কথা প্ৰতিটো বস্তুৰ কাৰণ প্ৰতিটো বস্তুৰ বস্তুটো সিজিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি যিমান আমি সিজাই খাব পাৰোঁ সেইটো আমাৰ কাৰণে নিজৰ ভাল আৰু সেইটো হিচাপতে বস্তুবিলাক আমি সিজাই খাওঁ হয়টো কেতিয়াবা বইলাৰ মাংসটো যদি কেতিয়াবা বনাওঁ হয়টো কেতিয়াবা পোন্ধৰ মিনিট বা আধা ঘণ্টা লাগিব পাৰে হয়টো লোকেলটো বনালে হয়টো খুব বেছি আধা ঘণ্টা লাগিব পাৰে হয়টো ছাগলী বনাব হ'লেও খুব বেছি ধৰক এঘণ্টা ডেৰ ঘণ্টা মিনিমাম প্ৰয়োজন হয় তাৰ লগতে মই এটা কথা কৈছোঁ তাৰ লগত মই মাছো বনাওঁ ধৰক মাছ বনালে ধৰক যদি ফ্ৰাই কৰোঁ বা কাৰাই যদি ফ্ৰাই কৰোঁ তেতিয়া মিনিমাম নাই কমেও পাঁচ মিনিট আপোনাৰ সিজাব লগা হয় যদি আমি যদি খাওঁ নতুবা যদি হাফ ফ্ৰাই কৰি যদি কাইলৈ খাব লগা হয়টো কেতিয়াবা আপোনাৰ দুই মিনিট তিনি মিনিট ফ্ৰাই কৰিলে আমি পিছদিনাখন আকৌ ফ্ৰাই কৰি আমি খাব পাৰোঁ তেনেকুৱা কথাত মানে কিছুমান ধৰক আপোনাৰ আলু যদিও ফ্ৰাই কৰোঁ বা ভেজিটেবুলৰ কথা কৈছোঁ তেনেকুৱা ক্ষেত্ৰত যদি কিবা চব্জিও এটা বা কেঁচা চব্জিও বনাওঁ হয়টো বেছি সময় নালাগে খুব বেছি পাঁচ মিনিট চাৰি মিনিট ছয় মিনিট খুব বেছি চব্জি চাই চাই খুব বেছি আঠ মিছ আঠ মিনিট ন মিনিট হয়টো লাগিব পাৰে সেইটো কথা আৰু আপোনাৰ ধৰক এইবিলাক চাওমিন ফ্ৰাইড ড্ৰাইছৰ কথা কৈছোঁ সেইটোতো আৰু আপোনাৰ ধৰক চবটো ঠিকে থাকেই তেনেকুৱা ক্ষেত্ৰত ধৰক আপোনাৰ চাওমিনটো যেতিয়া আমি বনাওঁ তেনেকুৱাত ধৰক আপোনাৰ ইমান কষ্ট কৰিবলগীয়া একো নাই কাৰণ প্ৰথমতে অলৰেডি আপোনাৰ ধৰক চাওমিনটো বইল কৰি থোৱাই থাকে তাত আমি পিঁয়াজ দিওঁ বা কিবা দিওঁ পিয়াঁজ দিওঁ বা নহৰু দিওঁ হয়টো গাজৰ কিবা ধৰক বন্ধাকবি চয়া চচ্ তেনেকৈ দি মেলি আমিতো মিনিমাম ধৰক তিনি মিনিটৰ ভিতৰত আমি এটা চাওমিন এটা প্লেট আপোনাৰ ধৰক মিনিমাম এটা হাফ প্লেট এটা আমি তেনেকৈ বনাই আমি ক্লিয়াৰ কৰি দিব পাৰোঁ আৰু ম'ম' কথা কৈছোঁ ম'ম'টো জানেই কাৰণ সেইটো বইল কৰিব লগা হয় বনাব লগা হয় আৰু তাৰ লগত যিটো চ্য়ুপ চ্য়ুপটোতো নাই কমেও আপোনাৰ নাই কমেও আধা ঘণ্টাটো মিনিমাম চল্লিছ মিনিট পঞ্চল্লিছ মিনিট সেইটো ম'ম'টো যিটো চ্য়ুপটো সেইটোতো বনাব লগা হৈ যায় সেইটো কথা আৰু আপোনাৰ ৰঙালাও কথা কৈছোঁ মই ৰঙলাওটো হয়টো কিছুমানে কেঁচাইকৈও খাই দিয়ে পকি গ'লে পকি গ'লে কেঁচাকৈও খায় দিয়ে ধৰক কিছুমানে ধৰক আপোনাৰ বইল কৰি দাইলত দিও খায় কিছুমানে পিটিকা কৰিও খায় তেনেকুৱাত মানে সেইটো সময়ৰ কোনো কথা নাথাকে ধৰক অমিতাটো যেনেকৈ পাৰি তেনেকৈ খাব পাৰে হয়টো আধা কেঁচাকৈও আপুনি খাব পাৰে তেনেকুৱা কথা কিছুমান আৰু আপোনাৰ মিঠা আলু মিঠা আলু কথা কৈছোঁ সেইটো আলুটো ডাইৰেক্ট ধৰক কিছুমান আলু আপোনাৰ ধৰক পিটিকি নিমখ তেল দি খাব লগা হয় আৰু কিছুমান ধৰক আপোনাৰ যিটো মিঠা আলুৰ কথা কৈছোঁ মই সেইটো ধৰক আপুনি বইল কৰি ডাইৰেক্ট আপুনি বাকলিটো গুচাই মেলি খাব পাৰে সেইটো মিনিমাম বইল হওঁতে খুব বেছি আপোনাৰ যদি গেছটো যদি আপুনি ডাঙৰকৈ দিয়ে খুব বেছি আপোনাৰ চাৰি পাঁচ মিনিটত আপোনাৰ বইল হৈ যায় আৰু কণীৰ কথা কৈছোঁ আপোনাৰ আন্দাৰ কথা কৈছোঁ আন্দাটো কিছুমান ধৰক হাঁহ কণীটো সিজিবলৈ অকণমান টাইম লাগে ব্ৰইলাৰ কণীটো অকণমান জল্ডি হয় আৰু লোকেল কণীটো অকণমান টাইম লাগে তেনেকুৱা কথা কিছুমান আৰু পাষ্টাৰ কথা কৈছোঁ পাষ্টাটো চখ এক্সুৱেলি মানে পাষ্টাটো যেতিয়া আপুনি বনাব ধৰক সেই প্ৰথমত পাষ্টাটো বনালে তাত অকণমান টাইমটো লগা হয় কাৰণ কেলৈ পাষ্টাটো বইল কৰি আপুনি ডাইৰেক্ট খাব নোৱাৰে আৰু পাষ্টাটো যদি আপুনি যদি ডাইৰেক্ট বইল কৰি দিয়ে সেইটো আঠা হৈ লাগি ধৰে তাত আপুনি এটা ৰিফাইণ্ড দিব লাগিব ৰিফাইণ্ড দি বস্তুটো অকণমান তেল কৰি তেতিয়া পাষ্টাটো আপুনি লাগি নধৰে তেনেকৈতো অলপ দীঘল প্ৰচেছ হৈ যায় কাৰণ পাষ্টাটো বইল কৰি ডাইৰেক্ট খাব নোৱাৰে তেনেকুৱা ক্ষেত্ৰত পাষ্টাটো আপুনি উলিয়াব উলিয়াই আকৌ পিঁয়াজ দিব পিঁয়াজ দি কিবা এইবিলাক গাজৰ বা বন্ধাকবি তেনেকৈ দি পাষ্টাটো ভাজিব লাগিব তাৰ ওপৰত চয়া চচ্ চচ্ দি মেলি তেনেকৈ অকণমান প্ৰচেছটো অকণমান দীঘলীয়া হৈ যায় মানে